অ মই অঞ্জুমণি মহন্তই কৈছিলোঁ এই পৰা কৈছিলোঁ

মনত আছেনে বাৰু এসপ্তাহমানহে হৈছে অনা

ফোনটো মানে বেটেৰীটো বেয়া আহিলে

অ অ আছে অ হয় বাৰু অ মই কাইলৈ যাম এ পিছবেলা যাম দোকান খোলা থাকিব নহয় পিছবেলা অ অ অ অ অ মই যাম কাইলৈ পিছবেলাহে হ'ব আৰু যাবলৈ অ অ হ'ব ৰাখিছোঁ